উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য অসমত পৰম্পৰাগত সাজ পোছাক আৰু ফেশ্বন ষ্টাইলত চহকী গৌৰৱ আছে মহিলাসকলৰ বাবে আটাইতকৈ বিশিষ্ট পৰম্পৰাগত সাজ পোছাক হৈছে মেখেলা চাদৰ য'ত দুটা কাপোৰৰ টুকুৰাৰ থাকে যিটো মৰ্জিতভাৱে ড্ৰেপ কৰা হয় য'ত জটিল ডিজাইন বোৱা হয় পুৰুষে প্ৰায় পৰম্পৰাগত ধুতি কুৰ্তা বা কুৰ্তা নামৰ অধিক সমসাময়িক অসমীয়া শ্ৱাৰ্টটো প্ৰায় ট্ৰাউজাৰৰ সৈতে যোৰ কৰি পিন্ধে কিন্তু অসমৰ ভিতৰত অঞ্চল আৰু জনগোষ্ঠীৰ মাজত যথেষ্ট ভিন্নিত থাকিব পাৰে উদাহৰণস্বৰূপে যেনেকৈ বড়ো সম্প্ৰদায়ৰ সুকীয়া পৰম্পৰাগতৰ সাজ পোছাক হৈছে য'ত মহিলাৰ বাবে দখনা ৰেপাৰ আৰু স্কাৰ্ট আৰু শৰীৰৰ ওপৰৰ অংশ পিন্ধা কাপোৰৰ টুকুৰা আৰোনাই আদি অন্তৰ্ভুক্ত পুৰুষে শ্ৱাৰ্টৰ লগতে ধুতি বা লুংগী পিন্ধে মিচিং জনজাতিসকলে পৰম্পৰাগত সাজ পোছাকত মহিলাৰ বাবে গেল যিটো কঁকালত ঢাকি থোৱা নলাকাৰ কাপোৰ আৰু পুৰুষৰ বাবে ৰিগম কঁকালত বান্ধি থোৱা মেৰিয়াই লোৱা কাপোৰ আৰু চাহ সম্প্ৰদায়ৰ শ্ৰমিকসকলে প্ৰায় নিজৰ কৰ্ম পৰিৱেশত দ্ৱাৰা প্ৰভাৱিত অন্য়ান্য সাজ পোছাক পিন্ধে যেনে পুৰুষ আৰু মহিলাৰ উভয়ৰ বাবে শ্ৱাৰ্ট সৈতে যোৰ কৰা সাধাৰণ শালী শাড়ী বা লুংগী কাৰ্বি সম্প্ৰদায়ৰ লোকসকলে পিন্ধা হাতৰ আঁচলবিহীন কাপোৰ পহু আৰু কান্ধত মেৰিয়াই লোৱা কাপোৰডোখৰ আদি অন্তৰ্ভুক্ত পুৰুষে সামান্য তাৰতম্যৰ সৈতে একেধৰণৰ সাজ পোছাকো পিন্ধে এইবোৰ মাত্ৰ কেইটামান উদাহৰণহে আৰু অঞ্চলটোৰ চহকী সংস্কৃতিৰ ঐতিহ্য আৰু জনগোষ্ঠীৰ বৈচিত্ৰক প্ৰতিফলিত কৰি সমগ্ৰ অসমতে আৰু বহুতো বে বৈচিত্ৰময় পৰম্পৰাগত সাজ পোছাক আৰু ফেশ্বন আদি দেখা পোৱা গৈছে